অঁ হয় মই দীপা কছাৰী অঁ আছে পাব বাৰু কিমান লাগিব বাৰু অঁ হ'ব আপুনি আহকচোন বাৰু অঁ দাম আৰু এতিয়া জানেই নহয় এতিয়া আৰু কেনেকুৱা বতৰো বেয়া বানপানী অঁ এতিয়া বানপানীৰ বতৰ বানপানীৰ বতৰ আৰু এতিয়া আাহক আপুনি দামটো দামটো মই পঁচিছশ কৈছোঁ পঁচিছশ কৈছোঁ অঁ বৰা ধান আৰু এতিয়া জানেই নহয় দামো বেছি ইবোৰ ধানতকৈ হয় অঁ হ'ব দিয়কচোন বাৰু আপুনি আহকচোন অঁ আপুনি আহিব তেতিয়া মই আৰু কমাই দিম বাৰু ৰ'ব মই মানুহজনক সুধি চাই লওঁ অঁ হ'ব দিয়া অঁ হ'ব দিম আহক আপুনি